অঁ হেল্ল' অঁ হয় হয় হয় আপোনাৰ চাউল আছে বাৰু বাচমতি আছে গ'ল্ড আপোনাক চাউল দৰকাৰ হৈছিলে নি

পাঁচমুখীটো এতিয়া এইটো অলপ দাম হৈছে দেই এইটো সত্তৰ টকা হ'ব সত্তৰ টকাটো খুচুৰাই বিক্ৰী আপুনি হেৰি কৰিলে কিমান নিব বাউ চাউলটো অঁ অঁ অঁ সেইটো আপুনি আহিব বাৰু অকণমান চাই দিম ৰেটটো আপোনাক সেইটো ওৰতে হ'ব আৰু খচুৰা বিক্ৰীটোহে সত্তৰ টকা কৈছোঁ অঁ অঁ আমাৰ মানে কি হ'ল চেল ৰেটত আমাৰ ইয়াৰ পৰা নিয়েহি সৰু সৰু দোকানীব ঘৰত খাবৰ কাৰণে হ'লচৰেটতে দিওঁ আৰু মানুহ খালি আৰু এক দুই কেজি নিলে আমি সেইটো ৰেটত নিদদিওঁ পেকেট আছে পেকেট দহ কেজি বিশ কেজি তেনেকুৱা আছে পঞ্চাছ কেজিলৈকে আছে অঁ অঁ আপোনাৰ বিহুৰ কাৰণে লাগে যদি বৰা বৰা চাউলো পাব তাৰ পৰা জহা কণ জহা বৰাটো নতুন বৰা আছে দেই এতিয়া পুৰণাখিনি শেষ নতুনটো অকণমান আপোনাক ৰেটটো বাৰু অকমান কমাই কম বাৰু অঁ অঁ হেৰি ষাঠি টকা হয় এনেকে আপোনাক কিবা এটা কমাই দিম বাৰু আহিলে অঁ অঁ ঠিক আছে ঘৰতে যদি নিয় আপুনি মই ৰেটটো চাই দিম বাৰু

অঁ মোৰ চাউলটো আছে আমাৰ বৰা চাউলটো যথেষ্ট আছে এভেইলেবল হৈ আছে আছে আছে এইটো দাম সেই আউ আপুনি আহিবচোন বাউ মই মিলাই দিম বাউ দেই ঠিক আছে অঁ অঁ অঁ হ'ব হ'ব